মই ঘৰতে তই ক'ত আছ খালোঁ লগালোঁ লগাই মেলি পানী চানী দিলোঁ হয়নি জলকীয়াখিনি লগালিনে জলকীয়া পুলি

অঁ আচ্ছা ডাংবডি গুটি দিলিনে ডাংবডিখিনি মই দিলোঁ আকৌ তিয়াই ল'লোঁ কাইলৈ মানে কুঁহি মাৰিবই মোৰ কতিবই এৰাতি তিয়াই দিলোতো

আকৌ যাব লাগিব নাৰ্চাৰী আনিবলৈ বাকী লাই শাকখিনি কেনেকুৱা হৈছে লাই শাক

ধুনীয়া বাঢ়ি আহিছে লহপহকৈ

বাৰু হ'বদে এতিয়া